হয় বিকাশনে হয় মই ৰূপজ্যোতি নৰহ হয় মই কাজিৰঙা ফুৰিবলৈ যোৱাৰ যোৱাৰ কথা ভাবি আছিলো হয় চাৰিদিনৰ কাৰণে যাম বুলি ভাবিছো এনে আপোনাৰ তাত কি কি সুবিধা পাম ক'ব পাৰিব নেকি মই এনে পাঁচ তাৰিখে যাম বুলি ভাবিছো আমি পাঁচজন যাম

হয় আমি

অ' হয় মানে আমি আমি ইমান ভালকৈ নাজানো আচলতে কাজিৰঙাত ক'ত কি পোৱা দেখা পোৱা যায় ত' আপোনালোকে আমি আমাক চব দেখাব লাগিব ত' আমি চাৰিদিনৰ কাৰণে যা হয় হয় আপো থকা খোৱা থকা খোৱা এইবোৰ সকলো আপোনালোকৰ তাত কিমান আপুনি ক'ব পাৰিবনে হয় হয় হয় হয় অ' হয় বাৰু তাকে আমাৰ তা মই আপোনাক ফোন কৰিম বাৰু যোৱা সময়ত যোৱা দিনা হয় মই মই আপোনাক কম বাৰু আৰু যিহেতু আমি মানে গোটেই পৰিয়াল যাম ত' তাকে মানে আপুনি যাতে ভাল সুবিধা দিয়ে আমাক কাজিৰঙাখন যাতে ভালকৈ হয় অ' হয় ভালে বাৰু তেনেহ'লে আমি হয় হয় হয় ঠিক আছে বাৰু ধন্যবাদ